আমাৰ ইয়াত সাংস্কৃতিক বিয়াৰ অনুষ্ঠানবিলাক বহুতেই বেলেগ বেলেগ নিয়মত পাতে বামুণবিলাকে বামুণীয়া নিয়মত পাতে শংকৰ সংঘৰ যিবিলাক আছে সেইবিলাক শংকৰীয় পাতে আহোমবিলাকে আহোম নিয়মত পাতে বেংগলীবিলাকে বেংগলী নিয়মত পাতে আমি হৈছোঁ শংকৰ সংঘৰ আমাৰ বিশেষ তেনেকুৱা একো নিয়ম নাই আমাৰ ইয়াৰ নিয়ম হৈছে ভাগৱত পঢ়া হয়

ভগৱানৰ বিষ্ণুৰ নহয় ভগৱানৰ নাম শ্ৰীকৃষ্ণৰ নাম লোৱা হয় তেনেকুৱাই বিশেষ কিছুমান নিয়ম নাই আমাৰ তেনেকুৱাই চিধা চিধি আৰু বাকী আহোমবিলাকেতো জানেই আৰু কেনেকে বিয়া পাতে আহোমসকলৰ নিয়মবিলাক বেলেগ হয় তাৰ পিছত বামুণবিলাকে বামুণীয়া নিয়মত পাতে

হোম পুৰা হয় বা মানে বামুণীয়া নিয়মবিলাকত হোম পুৰা হয় তাৰ পিছত বেংগলীবিলাকে বেংগলী নিয়মত পাতে বিয়াৰ অনুষ্ঠানবিলাকত তেনেকৈ কোনো নিয়ম নাই তেনেকৈ ছোৱালীঘৰৰ ফালৰ পৰা যৌতুক দিব লাগিব বুলি তেনেকুৱা একো নিয়ম নাই যৌতুক প্ৰথাটো উঠি গৈছে আৰু সমানে খৰচ কৰা হয় দুয়োঘৰে মিলি সমানে বুজা বুজি ছিষ্টেম মানে পদ্ধতি আছে ধুনীয়াকৈ আৰু গোটেই মিটিৰ কুটুম মাতি ইয়াত ভালকে খানা চানা খোৱা হয় তেনেকেই মানে মানে দুদিনীয়াকৈ পাতে আৰু বিয়াত যাৰ যিমান শক্তি পাৰে কুল চুল মানে যোনে যেনেকৈ ইচ্ছা তেনেকেই পতা হয় ইয়াত মাছ মাংস তেনেকৈ দিনত চলা নহয় কিন্তু ৰাতি ৰিচিপশ্যনটোত চলা হয় মাছ মাংসখিনি চলা হয় তেনেকেই বিয়াবিলাক পতা হয় আৰু